এতিয়া এনেকুৱা ধৰক গাহৰি মাংস বনাবল বনাবলৈ খাবলৈতো ভালেই লাগে কিন্তু এনেকুৱা এটা সময়ত মানে সময় হৈ যায় যিটো সময়ত কামখিনি কভাৰ কৰিব নোৱাৰে কোনোবা অফিচ যাব লাগিব কোনোবা কলেজ যাব লাগিব কোনোবা ক'ৰবাত যাব লাগিব সেই সময়ত মানে এনেকুৱা হয় গাহৰিখিনি বনাবলৈ বইল কৰিবলৈ বইল কৰিবলৈও দিগদাৰ হয় বহুত সময় লাগে এই সময় লগা কাৰণে মানে অকণমান আঁতৰি থাকিবলগা নিচিনা হয় আকৌ এতিয়া কিছুমানে কয় লাই দিলে ভাল হয় ঔটেঙা দিলে ভাল হয় লাই ঔটেঙা ক'ত বিচাৰি ফুৰোঁ লাই ঔটেঙা বিচাৰি ফুৰিবলৈও সময় নহয় সেইকাৰণে মানে এইটো বনাবলৈ অকণমান অসুবিধা পাওঁ আৰু তেনেকৈ খাবলৈতো বহুত ভাল লাগে বুলিয়ে ভাবোঁ বা হয়ো কিন্তু অসুবিধা এটা ফিল কৰোঁ তাকে নোৱাৰোঁৱে মানে বনাবই নোৱাৰোঁ সময়টো লৈ বহুত সময়ৰ প্ৰয়োজন হয় এনেকৈ মানে কৰিবলৈ অকণমান দিগদাৰ হয় সেইকাৰণে বনোৱাটো বৰকৈ ভাল নালাগে শিকিব বিচাৰোঁ মন যায় বহুতে ভালদৰে ৰান্ধে বাৰু ভালকৈ খায় কিন্তু সময়ৰ দোষত কৰিব নোৱাৰা কাৰণে মানে সেই অকণমান আঁতৰি থাকিবলগীয়া হয় এইবিলাকৰ পৰা সেই তেনেকৈয়ে ভাবিছোঁ আৰু মই